টি ভিত মই চবতকৰি অনুষ্ঠান ভাল পাওঁ মোৰ বিগ বছ মই বিগ বছ চাই বহুত ভাল পাওঁ বিগ বছত মই যেতিয়াৰ পৰা প্ৰথমৰ পৰাই মই মানে বহুত বহুত ভাল পাওঁ তাৰে তাৰে এণ্টাৰটেইন কাজিয়া যিমান কান্দা মানে এইবোৰ ইমশ্যনবোৰ বহুত ভাল লাগে তাৰে এতিয়া চলি আছে বিগ বছ ৰিভিওৱাৰ্চ চেভেণ্টিন চলি আছে চেভেণ্টি এতিয়া নতুনকে আছে কনটেচটেণ্ট অংগীতা মোৰ প্ৰিয় অংগীতা অংগীতা ছিদাল আছিলে সেই ছিদেলৰ অংগীতা বহুত ভাল লাগে মোৰ অংগীতা অনুৰাগ নীল ৰিংকু আৰু বিকি চনিয়া তাহাঁক ভাল লাগে আৰু ইছাকো ভাল লাগে আৰু অভিষেকটো মোৰ বহুত প্ৰিয় অভিজিক আৰু অংগীতা মোৰ বহুত প্ৰিয় তাহাঁতে যাতে ইবাৰ ফাৰ্ষ্ট এটাই ৱিনাৰ হয় সিহঁত এটাই ৱিনাৰ হ'লে মোৰ বহুত ভাল লাগে মই তাহাঁকে ভাবিছোঁ আৰু আমাৰ অসমৰ পৰা গৈছিল খানযা দি খানযা দি গৈছিল ভাবিছোঁ তাই জিতিব বাট তাই নিজিতিলে কিন্তু ভাল খেলিছিলে তাইকতো মোৰ বহুত ভাল লাগে চবেই যাতে চবেই ভালেই পাই চাগে তাইক আমাৰ অসমৰ বহুতে ভাবিছিলে কিন্তু তায়ো ৱিনাৰৰ কাৰণে মানে ভৰ্তি হ'বৰ কাৰণে মানে কম ভোট মানে গুচি গৈছে তাইক খানযা দি মোৰ বহুত ভাল পাওঁ আৰু আৰু চবতকৰি মোৰ বিগ বছত ভাল প্ৰিয় হ'ল ছালমান খান ছালমান খান মোৰ বহুত বহুত প্ৰিয় মোৰ প্ৰথমৰ পৰাই যেতিয়াৰ পৰাই বিগ বছ ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰাই চাওঁ এতিয়াও চাওঁ মই আৰু এটা সদায় চাওঁ যোনদিনা মানে এদিনো মই বাদ নেৰোঁ সদায় এপিচদ চাওঁ মই এটা সেই মানে বাটে নেৰোঁ মোৰ বহুত ভাল লাগে বিগ বছ চাই আৰু ছালমান ছালমান খানৰ এইটো বহুত এণ্টাৰটেইন কৰে মানে ইমান মানে মোৰ প্ৰিয় ক'বই নোৱাৰোঁ আৰু মই আৰু ভাল পাওঁ চাই টি ভিত ছিৰিয়েল ছিৰিয়েল চাই ভাল পাওঁ ছিৰিয়েল চাই মই অনুপমা য়ে হেই ৰিস্তা কেহলাতা হেই এই এই কেইখন মই গোটেই ভাল পাওঁ ছিৰিয়েলৰ চাই চবতকৰি ভাল পাওঁ অনুপমাখন আৰু য়ে ৰিস্তা মোৰ ফেবৰিট হয় তাহাঁক মই বহুত তাহাঁকো চাওঁ আৰু এইয়াই আৰু আৰু মই টি ভিত ফিলিমো চাওঁ ফিলিম চাই ভাল পাওঁ ফিলিম ছলমান খানৰ চি ৰাতি শ্বাহৰোখ খান এহেঁকো ভাল লাগে মানে চবকে ভালে লাগে কিন্তু চবতকৰি ভাল মানে টি ভিত মোৰ বেছি প্ৰিয় বিগ বছ বিগ বছটো মানে তাহাঁৰ কাজিয়া আৰু কাজিয়া মানে এইটো চাই ইমান ভাল লাগে কাজিয়া চাই একদম মানে বহুত ভাল লাগে অনুৰাগ অনুৰাগটো আপোনালোকে চিনিয়ে পাই চাগে অনুৰাগ বহুত মোৰ মানে প্ৰিয় অনুৰাগো হয় অনুৰাগে ইউটিউব চেনেলত আছে ৰাইডিং ৰাইডিং কৰে আৰু এই সেইয়াই আৰু ভাল লাগে চাই ইতা ইতা মানে ভাবি আছোঁ আৰু মানে মনত আছে অংগীতা বা কিবা অনুৰাগেই জিতে এই ভাল তাহাঁই সেনেকুৱাত